দাদা হেৰি নহয় শুনকছোন ৰেষ্টুৰেণ্টলৈ আহিলোঁ চাওমিন খাম বুলি চাওমিনৰ লগতে আৰু বেলেগ বস্তুও খাম বাৰু অঁ কিন্তু মোৰ লগৰীয়া কেইবাজনো আহিছে চাৰি পাঁচজনমান হ'ব বাৰু ইয়াত খোৱা বোৱা আৰু চকী টেবুলৰ বহা ব্যৱস্থাটো কেনেকুৱা বাৰু গোটেই কেইজনমানে মানে খাব পাৰিম নাই ভালকৈ আৰু মই গাড়ীও আনিছিলোঁ ইয়াত পাৰ্কিঙৰ ব্যৱস্থাটো কোনফালে বা আছে অঁ ভালদৰে আছে বা নাই পাৰ্কিঙৰ ব্যৱস্থাটো কেনেকুৱা বাৰু আৰু আৰু ৰেষ্টুৰেণ্টখন কিমান টাইমত বন্ধ কৰিব মানে অলপমান আমাৰ দেৰিও হ'ব অঁ সেইটো কাৰণে সুধিলোঁ আমাৰ অলপ সময় লাগিব যে ৰেষ্টুৰেণ্টখন অকণমান দেৰিকৈ বন্ধ কৰিলে ভাল হয় আৰু আমাৰ বহুত সময় লাগিব অঁ ঠিক আছে দিয়ক অঁ